অঁ কওকচোন

এনেকৈ আপুনি কৰিবলৈ হ'লে তামোল আপুনি কিনিব লাগিব মোৰ পৰা তামোলৰ পুলি আপুনি মোৰ পৰা তামোলৰ পুলি কিনি লৈ গৈ পেলাই আপুনি পচাই থ'ব লাগিব য দুই চাৰিদিনমান তাৰপিছত আপুনি গাঁত খান্দিব লাগিব আপুনি এফুটমান গাঁত খান্দি পেলাই তাতে গোবৰ দিব তাৰপিছত কিছুমান ৰাসায়নিক সাৰো পায় আজিকালি

কিন্তু জৈৱিক সাৰ দিলে বেছি ভাল হয় পুলিবোৰ গ্ৰুথটো মানে গ্ৰুথটো মানে বেছি ভাল হয়তো আপুনি জৈৱিক সাৰ ব্যৱহাৰ কৰি পেলাই পুলিটো মানে ৰুই দিব আপুনি এসপ্তাহ দছ দিনলৈকে মানে আপুনি পানী দি থাকিলে মানে পুলিটো ভাল হয় মানে গ্ৰুথটো এই কিবা জানিব বিচাৰিছে নেকি আপুনি নাই নাই নাই নাই মোৰ পুলি বহুত ভালে হয় মোৰ মোৰ মানে তামোলৰ পুলি এখন নাৰ্চাৰী আছে সেইকাৰণে কৈছোঁ আপোনাক মানে চাজেষ্ট কৰিছোঁ তামোল পুলি মোৰ পৰা লৈ গ'লে আপোনাৰ মানে ভাল হ'ব মানে আপুনি নিজে পচুৱাতকৈ মানে

আপুনি বা কি ভাল দেখে এতিয়া আপোনাৰ তামোলটো এতিয়া মই আপোনাক ক'ব নোৱাৰিম নহয় কিমান দিনৰ পিছত লাগে হয়টো আপোনাৰ দুবছৰ লাগিব পাৰে হয়টো আপোনাৰ এক বছৰতে আপোনাৰ তামোল লাগিব পাৰে আপুনি এইটো মানে আপুনি হয় নেকি বাৰু আপোনাৰ আমাৰ নাৰ্চাৰীৰ পৰা তামোলৰ পুলি নি চাবচোন আপোনাৰ ৰিজাল্টটো কেনেকুৱা পাই ক'ব ঠিক আছে দিয়ক থেংক ইউ